অ মই যেতিয়া এইচ এচ এল চি একজাম পাছ কৰিছিলোঁ তাৰপিছত মই কি ষ্ট্ৰিমত যাম সেই বিষয়ে মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ মই আৰ্টচ ছাইঞ্চ কমাৰ্ছ এই তিনিটাৰ কোনটো মই ষ্ট্ৰিমত যাম মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ তাৰপিছত মই ছাইঞ্চ ষ্ট্ৰিমত গলোঁ গৈ মই এইচ এছ পাছ কৰিলোঁ তাৰপিছত মই এ এতিয়া মই ছাইঞ্চত কনটিনিও ডিগ্ৰী কৰিব নো কৰা নাই মই আৰ্টচৰে ডিগ্ৰী কৰি আছোঁ গতিকে মই এইটো লৈয়ে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছোঁ